দাদা মই উবেৰ বুক কৰিছিলোঁ কিন্তু আপুনি যে লেট কৰি আছে অকণমান জল্দি আহিলে ভাল হ'ল হয় বিকজ মোৰ পল্টন বজাৰ গুৱাহাটী ষ্টেচনলৈ যাব লগীয়া আছে মোৰ ট্ৰেইন চাৰে চাৰিটা বজাত আছে এতিয়ালৈকে চাৰিটা বাজিয়ে গ'ল আপুনি যদি জল্দি আহিব পাৰিলে হয় তেন্তে ভাল হ'লে হয় বিকজ মোৰ ট্ৰেইন মিচ হৈ যাব নহ'লে সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আপুনি প্লিজ জল্দি অতি সোনকালে আহিলে ভাল হ'লে হয় আৰু মই মোৰ ট্ৰেইনটো মিচ নকৰিলোঁ হয় সেইকাৰণে আপুনি যিমান জলদি আহিব পাৰে সিমানেই জলদি মই আপোনাক ধন্য়বাদ জনাম